নমস্কাৰ দাদা মই আপোনালোকৰ ৰেষ্টুৰেণ্টত এটা অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰটো বাৰু পালোঁ কিন্তু মই যিটো পে'মেণ্ট কৰিছিলোঁ পে'মেণ্টটো ফঁচি গ'ল মানে পইচাটো এতিয়া কি কৰিব লাগিব বাৰু মই